ৰোগ প্ৰতিৰোধ কৰিবলৈ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ মই সাধাৰণতে যথেষ্ট ব্যায়াম কৰোঁ আৰু যথেষ্ট আসন কৰোঁ আনহাতে যদি মোৰ কেনেবাকৈ জ্বৰ হয় বা কাহ হয় যদি কাহ হয় মই তেতিয়া ঘৰুৱা সামগ্ৰী হিচাপে তুলসী পাত আদাৰ লগত আৰু মৌজোলৰ লগত পটাত পিহি লৈ তাৰ ৰস সেৱন কৰোঁ আকৌ যেতিয়া মোৰ কেতিয়াবা ঠাণ্ডা দিনত প্ৰায় আমাৰ গেছৰ প্ৰব্লেম হয় পেটত তেতিয়া আমাৰ যিটো ঘৰুৱা ঔষধ হিচাপে আমি কি কৰোঁ মানিমুনি দোৰোণ বন আদি খাওঁ আৰু আপোনাৰ ধৰক মধুুৰিআমৰ পাত পিহি খাওঁ আৰু যেতিয়া মোৰ শৰীৰত কেতিয়াবা কিছু অংশত বিষৰ অনুভৱ হয় যেতিয়া বিষ অনুভৱ হয় তেতিয়া আমাৰ ঔষধ হিচাপে আপোনাৰ পচতীয়াৰ পাত পচতীয়া পাতটো পটাত পিহি লৈ তাৰ প্ৰলেপ প্ৰলেপ হিচাপে লগাওঁ আনহাতে কিছু কিছু লোকে এনেকুৱা কৰে যে সেই পাতটো আপোনাৰ গৰমপানী দি গৰমপানীত বস্তুটো সিদ্ধ কৰি সেই পানীটোৱেদি গা গা ধুৱে বা সেই পানীটোৱেদি পানীটোৱেদি সেক লয় আনহাতে যেতিয়া মোৰ এই ছিজনটোত ধৰক এতিয়া যেতিয়া ঠাণ্ডা ছিজন বা ফাগুন মাহৰ ছিজন এই ছিজনটোত সৈতে সৈতে বসন্ত ৰোগ হয় যেতিয়া মোৰ ক্ষেত্ৰত যদি এনে ৰোগ হয় বা এনে হ'লে মই কি কৰোঁ মহানিমৰ পাত সেৱন কৰোঁ আৰু এই এই পাতটো মই পানীত গৰমপানীত সিদ্ধ কৰি সেই পানীয়ে মই গা ধোওঁ অঁ গা ধোৱাৰ পিছত যথেষ্ট মানে সকাহ অনুভৱ কৰোঁ আনহাতে যেতিয়া মোৰ আপোনাৰ ধৰক ভৰিত কেতিয়াবা ক'ৰবাত উজত খালে উজত খায় যেতিয়া মোৰ ৰক্ত ক্ষণ হয় ৰক্তখিনি যেতিয়া ক্ষৰণ হয় তেতিয়া আমাৰ সচৰাচৰ আমাৰ গাঁৱৰ পৰিৱেশত পোৱা যায় যে বাৰীত পোৱা যায় আপোনাৰ বিশল্যকৰণী এই বিশল্যকৰণী পাতটো যথেষ্ট উপকাৰী সেই বিশল্যকৰণী পাতটো যেতিয়া আপোনাৰ হাতৰ তলুৱাত দুটামান লৈ বুঢ়া আঙলীৰ তাত বুঢ়া আঙুলিৰে যিখিনি পাৰে হাতেৰে তলুৱাত হেঁচি তাৰ ৰসকণ যেতিয়া আমি সেই কাটা ঠাইত বা তেজ ওলোৱা ঠাইত লগাই দিওঁ তেতিয়া লগালক আমাৰ তেজ তেজ বন্ধ ৰক্তক্ষৰণ বন্ধ হয় আৰু যেতিয়া মই যেতিয়া মূৰত মূৰৰ বিষ বা মূৰৰ কামোৰণি অনুভৱ কৰোঁ তেতিয়া আমি কি কৰোঁ মূৰৰ কামোৰণি অনুভৱ কৰাৰ লগে লগে মই তাত কি কৰোঁ আপোনাৰ দোৰোণ বন দোৰোণ বনটো আৰু আপোনাৰ লাই জাবৰি পায় লাই জাবৰি সেই লাই জাবৰিটো কি কৰোঁ আপোনাৰ এখন কলপাতত কলপাতত লৈ আপোনাৰ জুইত অকণমান গৰম কৰি সেইটো বস্তুদি মই উশাহ লওঁ উশাহ যেতিয়া লওঁ সেই বস্তুটো আপোনাৰ নাক নাকৰ যিটো শ্বাস নলী সেই শ্বাস নলীয়েদি গৈ মোৰ মূৰৰ যিটো বিষ বা বেদনা হয় সেই বিষটো যথেষ্ট মানে সকাহ পাওঁ